ৰন্ধা আগতে মই যিবোৰ শাকবোৰ বাৰীৰ পৰা তুলি আনি মানে যোগাৰ কৰি লওঁ আৰু অনাৰ পাছতেই পুখুৰীত মাছো আছে ঘৰ পুখুৰীত মাছটো মাৰি আনে থৈ বাচি কুটি লওঁতে মানে অকণমান টাইম লাগে টাইম লগা পাছত আকৌ ঔটেঙা চৌটেঙা কাটোঁতে কাটোঁ কাটি মেলি আকৌ বাৰী সেই মান ধনিয়াকণ আছে মান ধনিয়াকণ আছে পিছি দিওঁ মান মাছৰ আঞ্জাখন খাবলৈ মান ধনিয়া দিলে বহুত ভাল লাগে যে সেইকাৰণে এইবোৰ মানে কাটি আনি পিছি মেলি থওঁ আৰু মচু হেৰি ৰচুন আৰু আদা দি আদা দি অকণমান পিছি ল'ব টাইম লাগে সেইবোৰ কৰোঁতে আৰম্ভ কৰোঁ শাক বনাওঁতে বহুত টাইম লগা নিচিনা হয় ঔ একদম কাম আমনিও হয় মানুহ ইযোৰা সিযোৰা আহি থাকে ৰান্ধনী শালত সোমোৱা পাছত কি কিনো কামখন ওলায় এই পাচলি কাটোঁতে সেইকাৰণে আগতীয়াকৈয়ে ৰন্ধাৰ আগতেই মই এইখিনি চব যোগাৰ কৰি লওঁ কেৰাহীও পাত পতাৰ আগতেই মানে তো কাটি পাচলিকণ কাটি লওঁ আৰু কটাৰ পাছতেই মছলাবোৰ যোগাৰ কৰি ৰন্ধা হয় মাছ বনালে আকৌ এই হেৰি ভাল লাগিব কাৰণে আদা ৰচুন দি দিলে বেছি ভাল লাগে আৰু সেইকাৰণে সেইটো পিছোঁতেও টাইম লাগে অ' বাকলি এৰোৱা গুচোৱা এই এইবোৰ কৰি থাকোঁতে মানে খাব ভাল লগাটোৱে কৰিব লগা হয় সদায় মানে ৰান্ধনীয়ে কাম আৰু কিমান কাম সেইকাৰণে সেইবোৰ যোগাৰ কৰি লওঁ আগতীয়াকৈ পাচলি কাটি মছলা পিছি তাৰপিছত সেই খাব সোৱাদ পোৱাকৈ এই তেনেকৈ ৰন্ধা হয় মই শাক বনাইছোঁ দেই তেনেকৈ খাবলৈ মালিককো তেনেকৈ কওঁ এই যেই সেই খা ভাল বুলিয়েই খা আৰু ভালকৈ বনাইছোঁ এনেকৈ বুলি কওঁ